হেল্ল' হেল্ল' অ'লা এজেঞ্চীত লাগিছেনে অঁ মই আপোনালোকক কিছুমান কথা ক'বলৈ ঘপককৈ ফোনটো লগালোঁ আচলতে মই মানে কালি এখন কেব বুক কৰিছিলোঁ এই মই গুৱাহাটীতে থাকোঁ জাষ্ট অকণমান আৰু বেছি দূৰো নহয় বোলো যাবলৈ আছিলে কাম এটাত যিহেতু এতিয়া ক'ভিড হৈ আছে ন গতিকে যি তি কৈ যাব নোৱাৰোঁ আৰু মই নিজাববীয়াকৈ যিহেতু কেব বুক কৰিছোঁ যেতিয়া যাম আৰু কাকো লোৱাও নাছিলোঁ অকলীয়াকৈ গৈছিলোঁ দেই ফাৰ্ষ্ট অফ অ'ল আপোনালোকৰ এটা বস্তু খুব বেয়া লাগিলে যিখন কেব আহিছে তাত যিজন বহিছে তেওঁ প্ৰথম কথা তেওঁ মাস্ক পিন্ধা নাই এইটো আটাইতকৈ বেয়া কথা হৈছে যে কিয় তেওঁ মাস্ক পিন্ধা নাই আৰু এতিয়াতো মাস্ক পিন্ধাটো খুব বেছি জৰুৰি এতিয়া বুলি নহয় আমি আচলতে ধূলিৰ পৰা ৰক্ষা পাবলৈও পিন্ধিব লাগে বা আমি এনেও মাস্কখন পিন্ধিব লাগে কাৰণ নিজৰে যদি আমি কেয়াৰ ল'ব নোৱাৰোঁ আমি আনৰ কি কেয়াৰ ল'ম তাতে এতিয়া চৰ জ্বৰ চৰ্দি এইবিলাকতো হৈয়ে আছে নহয় জানো তো এইবিলাক তেওঁৰ বা কি হৈ আছে বা মোৰ বা কি হৈছে তেওঁ নাজানে তেওঁ তাতে এইবিলাক পিন্ধা নাই তাৰপৰা জানেনে গাড়ীখনৰ আপোনালোকৰ ছিটকেইটা যি হে লেতেৰা মানে মই কি ক'ম আৰু খুব বেয়া পাইছোঁ আপোনালোকৰ এইটো বস্তু যে কেবখনৰ ওপৰত মই একো ক'বলৈ নাই যোৱা বাৰু ঠিক আছে কিন্তু মই মানুহজনক খুব বেয়া পালোঁ ড্রাইভাৰজনে মানে নিজক কেনেকৈ ভালকৈ ৰাখোঁ চফাকৈ ৰাখোঁ কাৰণ তেওঁ বহুত মানুহৰ সংস্পৰ্শলৈ যায় ন সেইটো ভাবিছিলোঁ যে তেওঁ খুব মানে আমাতকৈ বেছিহে হুঁচিয়াৰ হ'ব কিন্তু নহয় সেইটো কথা হয়তো তেওঁৰ কাৰণেই এতিয়া বেলেগ বহুতৰে বদনাম হয় ন সেই বস্তুটো মোৰ ভাল নালাগিলে একেবাৰে ভাল নালাগিলে ছিটকেইটাটো একদম লেতেৰা সেইকাৰণে আপোনালোকৰ এজেঞ্চীলৈ ফোন কৰা হ'ল আৰু এইবিলাক অস্বাস্থ্যকৰ জানেনে মাস্ক নিপিন্ধাটো আৰু মাস্কে আমাক এতিয়া কিমান সহায় কৰিব পাৰে মোৰে এতিয়া হাঁচি এটা মাৰিলোঁ তেওঁলৈ যেতিয়া মাস্ক পিন্ধি থাকিম তেওঁলৈ একো না নিবিয়পে মানে সেইটো কথা আৰু আপোনালোকক মইনো কি বিতংভাৱে ক'ম পৰিষ্কাৰ হোৱাটো নিজৰে কথা আৰু তেওঁ নিজেই যদি মাস্কখন পিন্ধি আহিলেহেঁতেন মই আজি আপোনালোকক ফোনো নকৰিলো হয় সেই কথাবোৰ মানে ভাল নালাগে আৰু ছিটকেইটাতটো ধূলি বাৰু মানিছোঁ ইমান লেতেৰাকৈ বাৰু থয়নে তাতে এতিয়া আমি ক'ৰোণা ছিজনত আমি ছেনিটাইজাৰটো ইউজ কৰিবই লাগে একোৱেই নাই তাত মই নিজৰ ছেনিটাইজাৰ নিছোঁ নিজে ইউজ কৰিছোঁ কিন্তু তেওঁ যে ছেনিটাইজাৰ ইউজ কৰিব লাগে তেওঁ যে গাড়ীখনত বিভিন্ন ধৰণৰ মানুহ বহি আছে সেই কথাখিনি তেওঁ একদম হুঁচিয়াৰ নহয় খুব বেছি বেয়া পালোঁ আচলতে দেই কথাখিনি আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত এটা মানে কমপ্লেইন দিয়াৰ দৰেকৈ ফোন কৰিছোঁ আপোনালোকে জানে এতিয়া আপোনালোকে কিয় মই নিৰাশা আচলতে হৈছোঁ অভিযোগ দিছোঁ আপোনালোকৰ ওপৰত আৰু মই নিৰাশা প্ৰকাশ কৰিছোঁ আপোনালোকৰ ওচৰত খুব বেয়া লাগিলে মোৰ আচলতে চাফ চিকুণতাটো আৰু মাস্ক নিপিন্ধাটো কথা মই আটাইতকৈ বেছি বেয়া পাইছোঁ ঠিক আছে দিয়ক অঁ হ'ব